শিল্প শিক্ষাই ব্যক্তি আৰু সমাজক কেনেদৰে উপকৃত কৰে বুলি যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে শিল্প মানে হৈছে কলা কলাই মানুহৰ অভ্যন্তৰীণ দিশৰ মানুহৰ মনটোক এটা সুন্দৰ ৰূপ দিয়ে যেতিয়া শিল্পশিক্ষাক শিল্পশিক্ষা এই বিষয়টো এজন ব্যক্তিক দিয়া হয় বা ব্যক্তি এজনে যেতিয়া শিল্পশিক্ষা গ্ৰহণ কৰি গ্ৰহণ কৰিবলৈ লয় তেতিয়া তেওঁ কি হয় তেওঁ প্ৰথমে মনটো সুন্দৰ হ'ব লাগিব ব্যক্তিজনৰ তেখেতৰ মন সুন্দৰ হোৱাৰ লগে লগে তেওঁ দহজনক সুন্দৰ কৰিবলৈ চাব সুশিক্ষা ব্যক্তি এজনৰ অলংকাৰ মানে যেতিয়া সেই অলংকাৰে অলংকৃত ব্যক্তি এজন সমাজত থাকিব সমাজখনৰ উন্নতি সাধন হয় আৰু এনে নহয় যে সমাজত কেৱল এজন ব্যক্তিয়ে বসবাস কৰে সমাজত বহুত ব্যক্তি বসবাস কৰে যেতিয়া সমাজখনৰ পৰিৱৰ্তনৰ কথা আহি পৰে ধৰক এখন সমাজত তেনেধৰণৰ ব্যক্তিয়ে অৰিহণা যোগাব পাৰে এতিয়া এখন সমাজত যেনেকৈ ধৰক লিটেৰেট পাৰ্চনছ থাকে ইললিটেৰেট পাৰ্চনছ থাকে বা কিছুমান একদম উশৃংখল মানুহ থাকে যিবিলাকে সময়ে অসময়ে একো চিনি নাপায় খালী উশৃংখলতা চিনি পায় বৰ্বৰতা চিনি পায় মানুহক মানুহ বুলি গণ্য নকৰে তেনেস্থলত কি হয় এনেধৰণৰ ব্যক্তিক যদি আমি কলাসুলভ মন এটা দিব পাৰোঁ শিল্পশিক্ষা দিব পাৰোঁ তেওঁলোকৰ মনটোক আমি শিল্পশিক্ষাৰে আৱৰি ৰাখিব পাৰোঁ তেওঁলোকৰ মন সুন্দৰ হ'ব মন সুন্দৰ হ'লে তেওঁলোকে ভাল ভাল কামত অংশগ্ৰহণ কৰিব আৰু ভাল ভাল কামত অংশগ্ৰহণ কৰিলে তেওঁলোকে বিভিন্ন দিশত বিভিন্ন ধৰণৰ পাৰদৰ্শিতা অৰ্জন কৰিব যাৰ দ্বাৰা সুনাম হ'ব সমাজখনৰ নাম হ'ব তেওঁক দেখি উঠি অহা প্ৰজন্মটোৱে তেনে শিক্ষাৰ প্ৰতি আকৰ্ষিত হ'ব সেই মানুহজনক নিজৰ আইডিয়েল হিচাপে ল'ব আৰু কি হয় যেতিয়া ব্যক্তি এজনক আইডেল হিচাপে কোনোবাই একচেপ্ট কৰিব তেতিয়া সদায় তেওঁৰ ভাল গুণবিলাক তেওঁৰ যিবিলাক ভাল দিশ আছে সেইবিলাক অনুসৰণ কৰিব সেইবিলাক অনুসৰণ কৰি সেই উঠি অহা প্ৰজন্মটোৰ সেইসকল সেই চামটোৱে যেতিয়া তেওঁক ফ'ল' কৰিব তেওঁলোক সেই প্ৰতি আকৰ্ষিত হ'ব সেইটো দিশৰ প্ৰতি তেওঁলোকৰ মনটো এটা শিল্প শিক্ষাৰ প্ৰতি তেওঁলোক আকৰ্ষিত হ'ব যেতিয়া তেওঁলোককো শিল্প শিক্ষাৰে শিক্ষিত কৰা হ'ব তেওঁলোকো তেনেধৰণে আগুৱাই যাব দহজনৰ আগত নিজৰ ভাল পৰিচয় এটা উদঙাই ধৰিব পাৰিব তেতিয়া কি হ'ব সমাজখনত তেনেদৰেই পৰিৱৰ্তন আহিব প্ৰথমতে এজন ব্যক্তিৰ পৰা আৰম্ভ হ'ব সেই ব্যক্তিজনে আদৰ্শক হিচাপে আন দহজনক উৎসাহিত কৰিব প্ৰেৰিত কৰিব সেই আন দহজনক দেখি কেনে আন আন দহজন উঠি আহিব সেই আন দহজনে বাকী মানুহবিলাকক আকৰ্ষিত কৰিব তেনেকৈ মানে শিল্প শিক্ষাই এজন ব্যক্তি আৰু এখন সমাজক উপকৃত কৰিব পাৰে আৰু এখন সমাজ একেদিনাই সোধৰণিৰ দিশত কেতিয়াও আগ নাবাঢ়ে তেওঁক সোধৰাবলৈ হ'লে প্ৰথমতে এজন ব্যক্তিৰ পৰা আৰম্ভ কৰিব লাগিব আৰু এই শিল্পশিক্ষা যদি আমি ব্যক্তি এজনক দিব পাৰোঁ এনেধৰণেই আমি এখন সমাজকো উপকৃত কৰিব পাৰোঁ